হেল্ল' এইটো পান কাৰ্ড অফিচ হয়নে মই বিশেষ দৰকাৰ এটাত আপোনালোকলৈ কল কৰিলোঁ কাৰণ মোৰ বন্ধু এজনৰ মাক বৰ্তমান অসুখত ভুগি আছে গতিকে আমাৰ ইয়াত পৰা নাই বাহিৰলৈ ৰেফাৰ কৰিছে সেইকাৰণে মোকো তেওঁ লগ ধৰিছে তেওঁ বাহিৰৰ ইমান হেৰি নাজানে গতিকে মই লগত যাব লাগে কিন্তু এতিয়া টিকেট বুকিং কৰিবলৈ মোৰ পান কাৰ্ড নাই সেই দেখি আপোনালোকলৈ মই কল কৰিলোঁ আপোনালোকক জনাওঁ যে মোক পান কাৰ্ডখন আপোনালোকে যোগাযোগ কৰি দিব পাৰিবনে আৰু আপোনালোকক যি আপোনালোকক প্ৰমাণ পত্ৰ লাগে সকলোখিনি মই দিব পাৰিম লগতে যদি আপোনালোকে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ বিচাৰে তাকো মই গাঁওবুঢ়াৰ ওচৰৰ পৰা আনি দিম আৰু জন্মৰ তাৰিখ পৰ্য্য়ন্ত আপোনালোকক মই দিম গতিকে আপোনালোকে সোনকালে পান কাৰ্ডখন উলিয়াই দিয়ক কাৰণ মোৰ বন্ধু মাকৰ অৱস্থা বৰ বেয়া তেওঁক সোনকাল কৰিব লাগে সেইকাৰণে মই আপোনালোকলৈ সোনকালে কল কৰিলোঁ আৰু এটা কথা জনাব আপোনালোকে মোৰ ঘৰৰ পৰা নিবহিনে নে মই নিজেই যাব লাগিব আৰু মোৰতো চহীটোৰ কাৰণে যাব লাগিব চাগে এতিয়া দৰকাৰ হ'লে মই যামো আৰু খালি আপোনালোকে সোনকাল কৰি দিব কাৰণ তেওঁৰ অসুখটো বৰ জটিল হৈ পৰিছে ইয়াকে জনালোঁ